অঁ হেৰি ডাই ড্ৰাইভাৰ ভাইটি তোমাক কথা এটা সোধোচোন এই মোৰ মানে এই ষ্টেচনত যাবলে যে আহিছোঁ এই তোমাৰ ট্ৰেইনখনটো পাবহিৰ সময়ো হৈছে আনকালে ধৰা যিটো ৰাস্তাত আহি থাকো আজি দেখিছোঁ তুমি বেলেগ এটা ৰাস্তাই নিব বিচাৰিছা এইটো বনাই থকা নিচিনাও দেখিছোঁ সেয়ে মানে আনকালেতো বহুত দেৰি সময় নালাগে দছ বিছ মিনিটমান লাগি যায় আজি বাৰু এই মানে তুমি এতিয়া নতুনকৈ ৰাস্তাটোত সুমুৱাইছা যে সেইকাৰণে মই ধৰিব পৰা নাই মানে কিমান সময় লাগিব বাৰু এই ষ্টেচন পাওঁতে মই মানে ট্ৰেইনখন পাম নে নেপামগৈ বা নাপালেতো মোৰ ডাঙৰ বিষয়টো হৈ যাব সমস্যা হৈ যাব সেয়ে তুমি অকণমান পাৰিলে সোনকালে নিয়াৰ ব্যৱস্থা কৰাচোন অঁ মই মানে হেৰি এই সোনকালে পালে ভাল আৰু মই সময়টো ধৰিব পৰা নাই কাৰণে এই অঁ অকণমান খৰকৈ লৈ যাবা বুলি ভাবিছোঁ দেই